হয় কওক অঁ হয় কি কৈছিলে আকৌ এক বাৰ কওকচােন অঁ অঁ কওক পাইছোঁ পাইছোঁ কওক অঁ হয়

অঁ হয় নেকি তুমি অঁ হয় ওচৰত অনলাইন দোকান আছে নেকি কিৰা অঁ এই তৰুণৰ দোকানখন আছে ন অঁ তৰুণ চেতিয়া তালৈ যাবা তুমি

অঁ অঁ সেইকিটা এতিয়া মাটিডোখৰ তোমাৰ নামত আছে নে দেউতাৰ নামত আছে যদি দেউতাৰ দেউতাৰ নামৰ পৰা যদি দেউতাৰ নামৰ পৰা তোমাৰ নামত হ'ব মানে অঁ তেতিয়া সেইটোৱে কৰিব লাগিব দেউতাক লৈ যাবা তাত গৈ অঁ অঁ লৈ যাবা তেতিয়া দেউতাৰো কাগজ পত্ৰকেইটা লাগিবতো

অঁ সেইখিনি লাগিব সেইখিনি লৈ যাবা লগতে দেউতাক লৈ যাবা তাত গৈ পিনি তুমি পাতি ল'বা তাৰপিছত হয়তো মণ্ডল অফিচ পঠাব নেকি নহ'লে হয় নহ'লে গাঁও বুঢ়াক সুধিলেও হ'ব কথাবোৰ গাঁওবুঢ়াই ভালকে জানিব ধৰা নিজৰ গাঁৱৰ ওচৰত হ'লে অঁ অঁ

অনলাইন প্ৰথম এতিয়া অনলাইনে হৈ আছে অঁ অঁ অনলাইনটো কৰি দিলে হ'ল

অঁ সেই যে

অঁ অঁ হয় সেই তাৰ ওচৰত গ'লে হ'ল তুমি চব কৰি দিব অঁ অঁ ঠিক আছে দিয়া অঁ হয় অঁ অঁ অঁ ঠিক আছে দিয়ক অঁ অঁ হ'ব দিয়ক